টেকন'লজিৰ দ্বাৰা ক্ষুদ্ৰ ব্যৱসায়সমূহ কেনেদৰে প্ৰভাৱিত হৈছে টেকন'ল'জীৰ দ্বাৰা ক্ষুদ্ৰ ব্যৱসায়সমূহ কেনেদৰে প্ৰভাৱিত হৈছে বুলি ক'বলৈ গ'লে আমাৰ কিছুমান প্ৰশ্নৰ দ্বাৰা উত্তৰ উদ্ভাসিত হয় আগতে আমাৰ অঞ্চলতে এনেকুৱা কিছুমান ব্যৱসায় আছিলে যে মোবাইল ওলালে প্ৰথমতে মোবাইল ওলোৱাৰ পিছত ৰিচাৰ্জ কৰাৰ নিয়ম আছিলে মানে ৰিচাৰ্জ কৰিবলৈ হ'লে এজন দোকানী থাকে ৰিচাৰ্জ বিক্ৰী কৰা দোকানীজন দোকানীজনে যেতিয়া ৰিচাৰ্জটো বিক্ৰী কৰে তেওঁ কিবা এটা দুপইচা পায় আৰু তাৰ দ্বাৰা তেওঁৰ ঘৰখন চলিবলৈ হয় কিন্তু আজিকালি মানুহে ৰিচাৰ্জ কিনি মানে হেৰিটো নকৰে ৰিচাৰ্জটো ঘৰৰ পৰা কৰে যে মোবাইল টেকন'লজিৰ দ্বাৰা তাৰমানে ঘৰৰ পৰা ৰিচাৰ্জটো কৰি দিয়া লাপুৰ চিষ্টেম আহিলে প্ৰথমতে লাপুৰ দ্বাৰা কৰি দিয়াৰ লগে লগে সেই দোকানীজনৰ কামটো কমি আহিলে আৰু এতিয়া গুগল পে' ওলালে গুগল পে'ৰ দ্বাৰা বা পে'টিএমৰ দ্বাৰা মানুহে নিজে নিজে প্ৰত্যেকজনে ঘৰৰ পৰাই কৰিলে এইখিনি কৰিবলৈ যাওঁতে যদিও দোকানীজনৰ কিবা এটা অসুবিধা আছে ঘৰখন চলা মেলাৰ ক্ষেত্ৰত ঠিক তেনেকৈ বহুজনে কিন্তু ৰিচাৰ্জ কৰাজনৰ লাভ হৈছে কিয় লাভ হৈছে তেওঁ নোযোৱাকৈ কামটো হৈ গৈছে আগতেতো ৰিচাৰ্জটো আনিবলৈ যাব লগা হয় সেইখিনি ক্ষেত্ৰত লাভ হৈছে আৰু টেকন'লজিৰ দ্বাৰা মানুহে আগতে লাভ হৈছে কেলৈ ক'ম আগতে মানুহে ৰামায়ণ মহাভাৰত বা অন্যান্য ডাঙৰ ডাঙৰ কিতাপ আদি মানে কিতাপ কিনি পেলাই পঢ়িবলগীয়া হৈছিলে আজিকালি সেইবিলাক কিতাপ কিনিবলগীয়া নহয় যিহেতু মোবাইলতে হওক বা টিভিতেই হওক বা মানে টেকন'লজিৰ দ্বাৰা ছুইচ টিপি দিয়াৰ লগে লগে সেইবিলাক ওলাই আহে আৰু মানুহে তাতেই পঢ়িবও পাৰি চাবও পাৰি সেইকাৰণে মানুহবিলাকৰ লাভ হৈছে টেকন'লজিয়ে সেইটোৱে মানুহৰ সুবিধা কৰিছে যে আৰু কিতাপ এখন পঢ়িবলৈ মানুহৰ সময়টো নোলাব পাৰে কিন্তু মানুহ এজনে অন্য কামত কৰি থাকোঁতেও মানে সেইখন ৰামায়ণ মহাভাৰত আদি লগাই পেলাই শুনি থাকিব পাৰে এফালেদি মানুহজনৰ ঘৰৰ অন্য কামো চলি থাকিলে বা টেকন'লজিৰ দ্বাৰা ৰামায়ণ মহাভাৰতখনো শুনি পেলাই তেওঁ জ্ঞানটো লাভ কৰি থাকিলে গতিকে লাভ মানুহজনৰ লাভ হৈছে আৰু টেকন'ল'জি আজিকালি মানুহে পইচা পাতি ইফালে সিফালে পঠাবলৈ আগতেতো মনিঅৰ্দাৰ বুলি পেলাই এটা নিয়ম আছিলে কথা আছিলে ডাকঘৰৰ জৰিয়তে পঠাবলগীয়া হয় বা আনৰ হাতে হাতে ক'ৰবাত থকা মানুহে ক'ৰবাত থকা মানুহলৈ তেনেকৈ টকা পইচা আদান প্ৰদান কৰিবলগীয়া হৈছিলে আজিকালি মানে বা গাড়ীৰ পথে ক'ৰবাত কাৰোবাৰ হাতত দি পঠাবলগীয়া হৈছিলে আজিকালি তেনেকৈ পইচা পাতি এজনৰ পৰা এজনে পঠাবলৈ ইমান কষ্ট নাই গুগল পে' আছে বা পে'টিএম আদি টেকন'ল'জি এইবিলাক ওলোৱাৰ কাৰণে নিজৰ ঘৰৰ পৰা মানুহে ক'ৰবাত নিজৰ সন্তান সন্ততি পঢ়া শুনা কৰি আছে বা ঘৰৰ মানুহো ক'ৰবাত চিকিৎসাধীন হৈ আছে বা কিবা এটা কৰি আছে তালৈ পইচা পাতি পঠিয়াবলৈ হ'লে পঠিয়াব পাৰি আৰু কাৰোবাৰ পৰা যদি মোৰ বিশেষ পইচা পাতি দৰকাৰ হয় মই ঘৰতে বহি মেলি টেকন'লজিৰ দ্বাৰা পইচাটো ল'ব পাৰোঁ সেইকাৰণে প্ৰত্যেকজন সময়ৰ সময়টো ৰাহি হৈছে এনেকুৱা ধৰণৰ আৰু বহু টেকন'লজিৰ দ্বাৰা লাভ হৈছে টেকন'লজি এটা আজি কাৰেণ্টৰ বিল দিওঁ আমি কাৰেণ্টৰ বিলটো দিবলৈ আগতে মানুহে অফিচলৈ দৌৰাদৌৰি কৰিবলগীয়া হয় বোলে আজি দিবৈ লাগিব কালি দিবলৈ কিন্তু আজিকালি সেই মোবাইলৰ জৰিয়তে মানুহে মানুহ কাৰেণ্টৰ বিলটো আমি দিব পাৰোঁ যদিও আগতে এজন মানুহে আহি পেলাই আমাক কাৰেণ্টৰ বিলখন দিয়েহি মানুহ এজনে চলি আছিলে এই কাৰেণ্টৰ বিলটো দিয়াৰ ওপৰত দিয়াৰ জৰিয়তে এজন মানুহৰ যদি কাৰেণ্টৰ বিল দিবলৈ আহে দিনটো লাগে আৰু খন্তেকতে আজিকালি মানুহে এতিয়া কাৰেণ্টৰ বিলটো নিজৰ নিজৰ মোবাইলৰ দ্বাৰা দি দিব পৰা কাৰণে মানুহজনৰ সময় ৰাহি হৈছে ইফালে জনসাধাৰণ লাভাম্বিত হৈছে জনসাধাৰণ লাভাম্বিত হৈছে মানে মানুহে সহজতে কামখিনি কৰিব পৰা হৈছে আৰু বেংকৰ ক্ষেত্ৰতো যে আমি আগতে টকা পইচা লেনা দানা কৰিবলৈ গ'লে বহুত সময় লাগে কাগজত লেখা মেলা কৰি থাকিবলগীয়া হয় এজনৰ পৰা এজনে ফাইলটো আদান প্ৰদান কৰোঁতে সময় লাগে এখন টেবুলৰ পৰা এখন টেবুললৈ যাওঁতে সময় লাগে কিন্তু আজিকালি তেনেকে নহয় একে ঠাইতে এজন অফিচাৰক লগ কৰিলে হয়তো তেওঁৰ চুইচ টিপি দিলে টেকন'ল'জি টিপি দিলেই গোটেই কামখিনি হৈ যায়গৈ মানে মানুহজনে সহজতে টকা পইচা পোৱা সুবিধা হয় টেকন'লজিৰ দ্বাৰা কৰি কৰাৰ কাৰণে এনে ধৰক আধাৰ কাৰ্ডখন দি দিলোঁ টেকন'লজিৰ দ্বাৰা বা বেংকৰ একাউণ্ট নম্বৰটো দি দিলোঁ বা অন্যান্য কিবা টেকন'লজি সম্পৰ্কীয় কাগজ পত্ৰ আছে সেইবিলাক দিয়া দাখিল কৰি দিয়াৰ লগে লগে একে ঠাইতে কম্পিউটাৰৰ দ্বাৰা পইচা পাতি ওলিওৱা বেংকত পোৱা হয় আজি টেকন'লজিটো উদ্ভাৱন হোৱাৰ কাৰণে মানুহে চিকিৎসাৰ ক্ষেত্ৰতো বহুখিনি আগবাঢ়ি গৈছে যে টেকন'লজিৰ দ্বাৰা আজিকালি চিকিৎসা পদ্ধতিবিলাক কৰে বুলি শুনিছোঁ আৰু কৰেও টেকন'লজিৰ দ্বাৰা কৰাৰ আগতে হয়তো মানুহৰ ইমান চিকিৎসা উন্নত মানৰ হোৱা বুলি নাভাবিছিলোঁ আজিকালি টেকন'লজিৰ দ্বাৰা কৰাৰ কাৰণে মানুহে সোনকালে সোনকালে চিকিৎসা উপশম পায় বা ভাল হয় আৰু টেকন'লজিৰ দ্বাৰাই আজিকালি ইঠাইৰ পৰা সিঠাইলৈ মানুহে এটা ছুইচ টিপি দিলেই যান বাহন আদিও ইফালে সিফালে যায় এইখিনি কথা আৰু হয় টেকন'ল'জিৰ দ্বাৰা আৰু লাভাম্বিত হৈছোঁ যে আমি এজনৰ পৰা আনজনলৈ আগতে কথা বতৰা আদান প্ৰদান কৰিবলৈ হ'লে বা ইঠাইৰ কথা আন ঠাইত জানিবলৈ হ'লে আমি বাতৰি কাকত আদি পঢ়িবলগীয়া হৈছিলে বা অন্য কিতাপ পত্ৰ আদি পঢ়িবলগীয়া হৈছিলে সদ্যহতে আমি কিবা এটা কথা জানিবলৈ হ'লে বাতৰিয়ে পঢ়িবলৈ কাগজে পঢ়িবলগীয়া আছিলে কিন্তু আজিকালি বাতৰি কাকতখন নপঢ়িলেও টেকন'ল'জিৰ দ্বাৰা যিখিনি ছুইচ টিপি দিলে বা বাতৰিবিলাক মোবাইলৰ জড়িয়তেই হওক বা কম্পিউটাৰৰ জড়িয়তেই হওক যিকোনো টেকন'লজি এতিয়া আমি ঘৰতে জানিব পাৰোঁ আৰু আগতে বাতৰি এখন সপ্তাহ দিনত বা পোন্ধৰ দিনত বা এমাহত ওলাই কিন্তু আজিকালি ক'ৰবাত কিবা এটা হ'লে টেকন'ল'জিৰ দ্বাৰা আমি সোনকালে খা খবৰবিলাক পাওঁ নাই আগৰ দিনত হোৱা লেহেমীয়াখিনি এতিয়া টেকন'লজি হোৱাৰ কাৰণে দ্ৰুত বেগত হৈছে আৰু কিবা সমস্যা থাকিলে কিবা ক্ষেত্ৰত আমি তৎকালীন ব্যৱস্থা কৰিব পৰা হয় টেকন'ল'জিৰ দ্বাৰা আৰু আমি অঁ আগতে হেৰিবিলাক এই গাড়ী মটৰ ইত্যাদিবিলাক চলাচল কৰাৰ ক্ষেত্ৰত পেট্ৰল ডিজেল বা যিকোনো তেলৰ দ্বাৰা চলাৰ কাৰণে লেহেমীয়া আছিলে আৰু আজিকালি টেকন'লজিৰ দ্বাৰা এনে ধৰক অট' ওলালে টেকন'ল'জিৰ দ্বাৰা সেই টেকন'ল'জিৰ পৰা আমাৰ লাভ হোৱাৰ কথাটোৱে হৈছে যে অট'খন টেকন'লজিৰ দ্বাৰা চলোৱাৰ কাৰণে চ'লাৰ ছিষ্টেম বা অন্যান্য টেকন'লজিৰ দ্বাৰা চলোৱাৰ কাৰণে শব্দ প্ৰদূষণটো নাইকিয়া হৈছে আমাৰ জনসাধাৰণৰ লাভ হৈছে বা বায়ু প্ৰদূষণটো নাইকিয়া হৈছে সেইটো হৈছে বায়ুৰ দ্বাৰা মানুহৰ বহুত ক্ষতি হয় বেয়া বায়ুৰ দ্বাৰা আৰু সেই বায়ু বেয়া বায়ুৰ এতিয়া নোহোৱা হৈছে আৰু আমাৰ এতিয়া সুস্থ পৰিৱেশ এটা আহিছে টেকন'লজিৰ দ্বাৰা গাড়ী মটৰ আদি চলাৰ কাৰণে আৰু আগতে মানুহে পেডেল ৰিক্সাত যায় এঠাইৰ পৰা আন ঠাইলৈ পেদেল ৰিক্সাখন আপোনাৰ এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে বহুখিনি সময়ৰ প্ৰয়োজন হয় এজন পেডেল ৰিক্সা চলোৱা মানুহে লাভান্বিত হয় যদিও কিন্তু পেডেল ৰিক্সাত উঠাজনৰো মানে সময়টো যোৰাকে হয় চলোৱাজনৰ লাভ হয় এতিয়া তথ্য প্ৰযুক্তিৰ দ্বাৰা টমটম ওলালে যিখন বেটেৰীৰ দ্বাৰা চালিত বা টেকন'লজিৰ দ্বাৰা চালিত ৰিক্সা ই ৰিক্সা সেই ৰিক্সাখন চলাই মানুহে এঠাইৰ পৰা আনঠাইলৈ সোনকালে যাব পৰা হয় খৰধৰকৈ যাব পৰা হয় আৰু সেইকাৰণে আমাৰ যিবিলাক উঠি যোৱা যাত্ৰী তেওঁলোকৰ সময়টো ৰাহি হৈছে মানে আগতে যদি এখন ৰিক্সাত যাওঁতে আধা ঘণ্টা লাগিছিলে সেই বাটটো এতিয়া দুই মিনিট বা তিনি মিনিটত বা পাঁচ মিনিটতো গৈ আমি কামবিলাক সমাপন কৰিব পাৰোঁ সেইকাৰণে টেকন'লজিৰ দ্বাৰা পোৱাৰ কাৰণে আমাৰ জনসাধাৰণ আমি লাভাম্ৱিত হৈছোঁ যিকোনো কামেইটো টেকন'লজি টেকন'ল'জিটো লাগিবই আৰু মোবাইল টেকন'লজিৰ দ্বাৰা আমি এঠাইৰ পৰা আন ঠাইলৈ কথাবিলাক সোনকালে জানিব পাৰিছোঁ আৰু মোবাইলত হোৱাটছএপকে আদি কৰি ফেচবুককে আদি কৰি বিভিন্ন ধৰণৰ যোগাযোগৰ মাধ্যম আছে চিঠি পত্ৰ আদি আদান প্ৰদানৰ ক্ষেত্ৰত আগতে আমি ডাক সেৱাৰ দ্বাৰা গৈছিলোঁ ডাক সেৱাৰ দ্বাৰা যাওঁতে ডাকঘৰত চিঠিখন দিবলৈ যাবলগীয়া হয় ডাকুৱালে আহি চিঠিখন এদিন চাব গাড়ীত পঠিয়াইনে সিহঁতৰ মানুহ লগাই পঠিয়াই তেতিয়া আমাৰ কাগজ পত্ৰবিলাক গৈ পাওঁতে বা মোৰ ওচৰলৈকে এখন কাগজ পত্ৰ আহি পাওঁতে বহুত দেৰি দেৰি সময় লাগে এতিয়া কাগজ পত্ৰবিলাক টেকন'লজিৰ দ্বাৰা হোৱাটছএপৰ দ্বাৰা ফেচবুকৰ দ্বাৰা ইজনৰ পৰা আনজনলৈ সোনকালে দিব পাৰে সেইকাৰণে আমাৰ বহুত লাভ হৈছে বহুত ভাল হৈছে আৰু উপকৃতও হৈছে এনেধৰণৰ টেকন'লজিবিলাক যিমানেই বাঢ়িছে আমি সিমানে উপকৃত হৈছোঁ আৰু হোৱাতো বিচাৰোঁ ভাল হয়